সাধাৰণতে বৰ্তমান সময়টোত ডায়বেটিছ হৈছে আটাইতকৈ ভয়ানক আৰু অসহ্যকৰ ৰোগ চিকিৎসা বিজ্ঞানৰ বিকাশ বা নতুন নতুন চিকিৎসা প্ৰণালীৰ ফলত বহুতো লোকে এই ৰোগৰপৰা বিভিন্ন ধৰণে সকাহ পাবলৈ ধৰিছে যদিও বিভিন্ন ঠাই বা গা গাৱলীয়া অঞ্চলত দেখিবলৈ পাওঁ যে ঘৰুৱা ঔষধৰ প্ৰতিও মানুহৰ বিশ্বাস বা ধাউতি কিছু পৰিমাণে বাঢ়ি আহিছে আচলতে ডায়বেটিছ ৰোগৰপৰা অলপ হ'লেও প্ৰতিকাৰ পাবলৈ আমি ঘৰতে থকা বা আমাৰ ওচৰে পাজৰে পোৱা বিভিন্ন প্ৰাকৃতিক বস্তু যেনে চালকুঁৱৰি হালধি ইত্যাদিৰ ব্যৱহাৰ কৰিব পাৰোঁ আৰু এই ডায়বেটিছ ৰোগৰ মূলত উৎস বুলি ক'বলৈ গ'লে অধিক পৰিমাণৰ মিঠাজাতীয় বস্তু বা আলুৰ ব্যৱহাৰৰ ফলত এই ৰোগৰ ৰোগ এই ডায়বেটিছ ৰোগটিত বিশেষ খতি কৰিব পাৰে বিশেষকৈ সঠিক খাদ্য তথা পুষ্টিকৰ আহাৰ হিচাপে আমি সেউজীয়া শাক পাচলি গ্ৰহণৰ ফলতো এই ৰোগৰ পৰা প্ৰতিকাৰ পাব পাৰোঁ সেয়ে আমি ঘৰুৱা পদ্ধতিৰ জড়িয়তেও এই ৰোগ নিৰাময় কৰিব পাৰোঁ যি হাৰত ডায়বেটিছ ৰোগ বৃদ্ধি হ'ব ধৰিছে তাক দেখি বৰ্তমান আমি ঘৰুৱা পদ্ধতিৰ লগতে বৈজ্ঞানিক তথা আন আন চিকিৎসামূলক পদ্ধতিৰ দ্বাৰাও এই ৰোগ প্ৰতিকাৰ কৰিব পাৰোঁ